অঁ নৃত্য কৰিলে আমাৰ মন বহুত ভাল লাগে নৃত্য কৰিলে দেহাটো বহুত ভাল লাগে নাচি বাগি মনটো বহুত প্ৰফুল্লিত হয় নৃত্যটো আমাৰ আমাৰ কাৰণে বহুত ভাল এটা ভাল হেৰি মনটো সদায় ভাল লাগি থাকে আৰু নৃত্যৰ মাজেৰে আমাৰ দেহৰ শৰীৰ এটা বহুত ডাঙৰ ব্যায়াম হয় সেইকাৰণে নৃত্য কৰিব লাগে মই নৃত্য খুব ভালপাওঁ আমাৰ হোলী নৃত্য হয় তাৰ পিছত সত্ৰীয়া নৃত্য বিয়াটো আমাৰ নৃত্য কৰা হয় বিয়াত আমি বিয়াৰ গানবিলাক লগাই দিওঁ আমি নাচোঁ তাতে বহুত ভাল লাগে হোলী আহিলে হোলী নৃত্য কৰোঁ আমি তাৰ পিছত বিহু আহিলে বিহুটো থাকেই বিহুটো বহুত ভালপাওঁ বিহু নাচটো কৰি ক'ব ক'ব নালাগে আৰু সাত দিনেই আমি গোটেই মাইকীবিলাক ওলাই যাওঁ জেং বিহু নাচোঁ বিহু মানে থাকিবই একদম সাত বিহুক আমি গোটেই নাচিয়ে থাকোঁ সেইকাৰণে মানে বিহু বুলি ক'লে মানে মনটোক ৰাখিব নোৱাৰোঁ আৰু ঢোলৰ মাতটো শুনিলেতো ক'বই নালাগে বহুত ভাল লাগে বিশেষকৈ মানে ঢোলৰ চেও শুনিলে তাৰে থাকিব নোৱাৰো মানে ওলাই যাওঁ ওলাই যাওঁ লাগে আৰু মানে বিহুটো বহুত ভালপাওঁ তাৰ লগত হোলী হোলী আৰু বিয়াৰ এই বিহু নৃত্যটো মানে মোৰ বহুত ভাল লাগে বিহু বুলি ক'লে মই পাগল আৰু একদম বিহু নাচ নাচি ভালপাওঁ